গাঁৱত বিদ্যুৎ ব্যৱহাৰ কৰিব পৰা বিভিন্ন বস্তুবোৰ হ'ল টি ভি ফ্ৰিজ বাল্ব ফেন এইবোৰ বস্তু আমাৰ ঘৰতে থাকে সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ আৰু খেতি বাতিত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল বস্তুবোৰ হ'ল কিছুমান বিভিন্ন ধৰণৰ সঁজুলি আছে যিবোৰৰ কাৰণে বিদ্যুৎ লাগে যেনেকৈ মাটি চহা এটা মেচিন আছে যিটো বেটেৰীৰে চলে আৰু সেই বেটেৰীটো চাৰ্জ দিবলৈ মোক বিদ্যুতৰ দৰকাৰ হয় আৰু এইখিনি বস্তু আৰু বাকী খেতি বাতিততো তেনেকুৱা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া তেনেকুৱা একো নাই কিন্তু হ'লেও আমাক দৈনন্দিন জীৱনত বিদ্যুৎ লাগেই এতিয়া খেতি কৰি আহি ঘৰত অলপমান ফেনৰ তলত বহিব পাৰিলে বিৰাট ভাল হয় আৰু ফেন চলিবৰ কাৰণে আমাক বিদ্যুৎ লাগে